মোবাইলৰ অবিহনে প্ৰায় কামবোৰ নহয় কিন্তু যিহেতু আপুনি আগৰ দিনৰে গতিকে আগৰ দিনতটো মোবাইলৰ প্ৰচলন তেনেকুৱা নাছিল গতিকে আপুনি সেই সময়বিলাকত কেনেকুৱা কটাইছিল আপুনি সেই বিষয়ে অলপ কৈ দিয়কচোন সেইটো সঁচা আজিকালি মোবাইল বহুত ধুনীয়া তাৰ মানে আৰু কাৰণ মোবাইলৰ যোগেদি আজিকালি ধৰক এঘণ্টাৰ কাম পাঁচ মিনিট বা দহ মিনিটত কৰিব পাৰি আগত যেনেকুৱা আগতে আমাৰ অনলাইন অনলাইন যোগেদি আমি লেণ্ড যোগেদি আমি ফোন কৰিব লাগিছিল এই মোবাইলটো এইটো মোবাইল নাছিল আৰু তেতিয়া তাৰ পাছত আৰু কি আমি কিন্তু এটা চাইডেদি ভাল আছিল কি আগতে বিশেষকৈ আমাৰ কথাই কওঁ আমি আমি সেইখিনি সময়ত চিলাইৰ কাম শালৰ কাম ঘৰুৱা কিছুমান আমি শিকিবৰ সময় হৈছিল আমি যিহেতু আমি সেইবিলাকত খেলা ধূলা নানা ধৰণৰ খেলা ধূলা খেল আছিলে কিন্তু এতিয়া যি মোবাইলৰ যোগ হৈছে গতিকে এতিয়া ল'ৰা ছোৱালীৰ কাম শিকাৰ সময় নাই তেওঁলোকে মোবাইলতে ব্যস্ত খোৱা লোৱাৰ পৰা আদি কৰি আজিকালি সৰু ল'ৰা ছোৱালী এটা ভাত খোৱাব লাগিলেও মোবাইলটোয়েই লাগিব সিহঁতে তাৰ মানে এনেকুৱা জানে তাৰ মানে আমি চাই মানে ৰৈ থাকিব লাগে তেওঁলোকে মানে কিবা আপলোড কৰি দিয়ে কিবা কৰি দিয়ে সেইবিলাক আমি চাই থাকি ভালোঁ লাগে আৰু আজিকালি যিহেতু মোবাইলৰ যোগৰ কাৰণে বহুত কাম সহজে কৰিব পৰা হৈছে যিসকল মোবাইলৰ যোগেদি অফিচৰ কামবিলাক ঘৰত বহি কৰিব পাৰে আগতে ধৰক ঘৰুৱা অফিচৰ কামবিলাক দৌৰি দৌৰি মানুহ যাব লাগিছিল গাড়ী মটৰত এতিয়া ঘৰতেই বহুত দূৰৰ পৰা আজিকালিটো এই যিটো আপোনাৰ অসুখ যে আহিছিল কি অসুখ গতিকে তেতিয়াওটো ঘৰৰ পৰাই কামবিলাক কৰিছিল মানুহে গতিকে এতিয়া বহুত ভাল হৈছে আৰু মোবাইলৰ হেৰি পৰা ভাল বেয়া দুটা আছে কিন্তু আমি এতিয়া যদি ভালটো গ্ৰহণ কৰোঁ ভালেই আৰু যদি বেয়া কিছুমানটো বেয়াবিলাক এনেই বেয়া মোবাইলৰ কথা নাই সেইবিলাক আৰু বেয়াই আৰু ভালবিলাক আহৰণ কৰিলে ভাল ল'ৰা ছোৱালীয়ে

সঁচাকৈ সেইটো বহুত ৰোগৰ পৰা মানুহৰ মোটামোটি পৰিত্ৰাণ পোৱা নাই যদিও ইনেও কিছু পাইছে সেইকেইদিনটো বাপৰে চাবোনেৰে হাত ধুব লাগে ছেনিতাইজাৰ ইউজ কৰিব লাগে মুখত মাস্ক পিন্ধি যাব লাগে আৰু বহুত মানুহ লগ হ'ব নালাগে বজাৰ সমাৰ কৰি আহি আমিটো যোৱা নাছিলোঁয়েই তাৰ পাছত গ'লেও তাৰ মানে কি ডেটল পানী দি হাত ভৰি ধুই কাপোৰবিলাক সদায় ডেটল পানীত ধুই চাৰ্ফত ধুই দিওঁ ভিতৰত নোশোমোৱাওঁ চেন্দেল জোতা নিলে বাহিৰে বাহিৰে লৈ যাওঁ ধুবলৈ এনেকুৱা বহুত হৈছে আৰু মাস্ক পৰিধান কৰিছিলোঁয়েই আৰু খোৱা বস্তু খোৱাৰ আগেয়ে হেণ্ড ছেনিটাইজ কৰিছিলোঁ বহুত সাৱধান আছিলোঁ মানে

অঁ বহুত পাইছিলে আমাৰ ওচৰত গতিকে সেই কি লগে লগে টতাকিলে আমি ডাক্টৰৰ যিবিলাকৰ হৈছে আৰু চেণ্টাৰ আছিলে নহয় ছাব চেণ্টাৰ বুলি কয় সেইটোত খবৰ দিয়ে তাৰ পিছত আহি ঘৰত চিল মাৰি লৈ যায় আৰু পেচেণ্টজনক লৈ সুৰক্ষিত নলবাৰী চহৰতে ৰাখিছিল আৰু আমাৰ ওচৰ চুবুৰীয়াবিলাক তাত যোৱা নাছিল গতিকে এনেকৈয়ে আমি সাৱধানতেই আছিলোঁ বহুত কেইজনৰ হৈছিল আমাৰ ইয়াত কিন্তু প্ৰত্যেক ঘৰৰেই নহয়

আমাৰটো প্ৰত্যেকেই লৈছিল সৰুৰ পৰা ডাঙৰলৈকে যিখিনি আছে বহুতে তিনিটাও লৈছে আৰু কিছুমান দুটাও লৈছে দুটা দুটা কম্পালচৰী তাৰ মানে তেনে আৰু বহুত ধুনীয়া সুবিধা কৰি দিছে আমাৰ ইয়াত চেণ্টাৰ কৰি কোনো ৰ'ব পৰা নাই প্ৰত্যেকেই সুৰক্ষিতভাৱে লৈছে আৰু প্ৰত্যেকেই মাস্ক ব্যৱহাৰ কৰি আছিল আমাৰ ইয়াত সেনেকৈয়ে আছিল আৰু যিহেতু বাইদেউ আপুনি গাঁৱলীয়া মানুহ গতিকে আপোনালোকৰ ঘৰত খেতি বাতি কৰেনে খেতি বাতি কৰে আমাৰ ৰবি শষ্য ধান খেতি কৰে নিজাকৈ নকৰে ধান খেতি আমাৰ আধিয়ে দিয়ে